আচলতে এনেকুৱা কিছুমান ৰেচিপি আছে যিবিলাক মই এতিয়ালেকে চেষ্টা কৰা নাই বহুত মানে আপোনাৰ টান পাওঁ সেইটো কাৰণে মই এতিয়ালেকে চেষ্টা কৰা নাই বা সাহো কৰিব পৰা নাই কাৰণ মই ধৰক ৰন্ধা বঢ়া ক্ষেত্ৰত অলপ কেঁচা সেইটো কাৰণে মই অলপ টান পাওঁ তাৰ ভিতৰত যেনে ধৰক মোৰ কাৰণে মাংস বনোৱাটো বা মাছ বনোৱাটো খুবেই কঠিন মানে কিয় ক'ব বিচাৰিছো কাৰণ মাংসটো আজিলৈকে মই চেষ্টা কৰা নাই যিহেতু গতিকে লোকে বনোৱা দেখিছো বেলেগে ধৰক কিন্তু মাংসটো কি হ'ল প্ৰথমতে কিয় কঠিন বুলি ক'ব গ'লে যিবোৰ মানুহৰ কাৰণে যিবোৰ মানুহে দৈনিক ব্যৱহাৰ কৰি থাকে দৈনিক তেওঁলোকে মাংস মাছ এইবোৰ বনাই থাকে তেওঁলোকৰ কাৰণেটো একেবাৰে সহজেই হ'ব কিন্তু মোৰ কাৰণে কঠিন কিয়নো মই আজিলৈকে তেনেকৈ চেষ্টা কৰি পোৱা নাইকিয়া আৰু বহুতো খাদ্য আছে যোনবিলাক বহুত কঠিন হয় মোৰ কাৰণে কিন্তু মই আজিলৈকে তেনেকৈ চেষ্টা কৰা নাই কাৰণে মই বহুত কঠিন পাওঁ যেনেকে ধৰক মই খাই বহুত ভাল পাওঁ বিৰিয়ানী ছিকেন বিৰিয়ানীটো তেনেকৈ আৰু বহুত কিবাকিবি আপোনাৰ খাদ্য উপ্যায়ন আছে যোনবিলাক মই আজিলৈকে চেষ্টা কৰি পোৱা নাই যিকি নহওঁক বৰ্তমান মই ক'ব বিচাৰিছোঁ মাংসৰ কথাই মাংস যোনটো আমি ঘৰুৱা সেই ব্যৱহাৰ কৰোঁ মাংস জোল মাংসৰ আমি যেনেকৈ ধৰক বিৰিয়ানী হওঁক পোলাও হওঁক বা ভাতৰ লগতে হওঁক আমি যেনেকে খাওঁ সেই বস্তুটো আচলতে কথাটো হ'ল তাত মছলা লাগে পিয়াঁজ লাগে আলু লাগে তাৰ পিছত এইবিলাক আদা নহৰু সেইবোৰ লাগে তাৰপিছত হালধিৰপৰা আৰম্ভ কৰি চেনি নিমখ আদি পৰ্যন্ত তাত দৰকাৰ হয় গতিকে মই আচলতে কেনেকৈ তৈয়াৰ কৰিব লাগে প্ৰথমৰপৰা শেষলৈকে সেই বস্তুখিনি খুউব পাজোল লাগে খুউৱ মানে খেলিমেলি এটা মনত সৃষ্টি হয় মোৰ সেইটো কাৰণে ধৰক কোনোবা সময়ত মই আগ্ৰহ কৰিলেও মই অলপ মোৰ কাৰণে অলপ কঠিন হৈ পৰে কামটো যিহেতু মই শিকিব বিচাৰি আছোঁ যে ঘৰুৱা সেই খাদ্যবোৰে হওঁক বা আপোনাৰ চাইনিজ ফুডবিলাকেই হওঁক চাইনিজ খাদ্যবিলাকেই হওঁক যেনে ছাউমিন ধৰক ফ্ৰাইড ৰাইচ ৰ'ল এইবিলাক এইবিলাকো মই শিকিবলৈ মানে চেষ্টা কৰি আছো কিন্তু যিহেতু এতিয়ালৈকে কোনো মোৰ হেৰি নাই এক্সপিৰিয়েন্স নাইকিয়া সেইটোত এইটো ক্ষেত্ৰত গতিকে মই খুব খুবেই কঠিন পাওঁ যেনেকৈ আজি মাংস বনাব হ'লে তাত আপোনাৰ আদা নহৰু আপোনাৰ মিহল কৰি ল'ব লাগিব পেষ্ট কৰি ল'ব লাগিব তাৰপিছত আপোনাৰ আকৌ বহুতে বহুত ধৰণে বনাই যেনেকৈ বিলাহী লাগে বিলাহী পেষ্ট কৰে তাৰপিছত মছলা লাগে তাৰপিছত আলু লাগে প্ৰথমতে ব্যঞ্জনটো আপোনাৰ প্ৰথমতে যেতিয়া ফ্ৰাই কৰা যায় তেতিয়া কেনেধৰণে ফ্ৰাই কৰিব লাগে মই এবাৰ মই ঘৰতে এবাৰ মই সাজু হৈছিলোঁ বনাম বুলি কিন্তু এই কথাটো কি হ'ল মই আচলতে আলু পিয়াঁজ দি পেলাই তাৰ পিছত মাংসটো দিয়েই মই মছলা দি পেলাই মই পানী দি দিছিলোঁ মই মানে শিকি লৈছিলোঁ যদিও মাৰ পৰা বা ঘৰৰপৰাই যে মই পাহৰি থাকিলোঁ মোক খুব খেলিমেলি লাগে মই দুই তিনিবাৰ তেনেকৈ চেষ্টা কৰিছিলোঁ কিন্তু মই খুব খেলিমেলিত মানে এটা ভোগোঁ এইটো কাৰণে এইবাৰ ভাবিছোঁ যে মই লিখি কৰি লৈ পেলাই এনেকৈ বনাব লাগিব যিহেতু মোৰ বনোৱাৰ এটা আগ্ৰহ জাগি উঠিছে তথাপিও মই মানে একেবাৰে টান পোৱা ভিতৰত ক'বলৈ গলে মোৰ মাংসটোৱেই খুউৱ টান পাওঁ কিন্তু বহুতে কয় যে মাংসটো খুব সহজ ব্যঞ্জন বনাবলৈ কিন্তু মোৰ কাৰণে খুব টান কিয়নো মই এই বস্তুখিনিয়ে যে কোন সময়ত কোনটো বস্তু দিব লাগে কেনেকৈ কিমান সময় কি কৰিব লাগে এই বস্তখিনি খেলিমেলিৰ কাৰণে মই মানে এইটো ব্যঞ্জন বনাবলৈ খুউব কঠিন পাওঁ